এই ইতিহাস এই আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ক'ব লগা হ'লে মানে কিনো আৰু ক'ম বছৰি আমাৰ এই অঞ্চলত মানে বানপানীৰ পৰিৱেশটোৱে বহুত ক্ষতি কৰিছে বিশেষকৈ আমাৰ এই অঞ্চলত আগিয়া পৰা আগিয়া আপোনাৰ অঞ্চলকৈ আদি কৰি যিমানখিনি ঠাই আছে বছৰি আপোনাৰ বানপানীয়ে আমাৰ ৰাইজক বহুত ক্ষতি কৰিছে মানে ক্ষতি মানে বা পাৰ বাৰিষা সময় আহিলেই আপোনাৰ মে' জুন আহিলেই আমাৰ বুকু পৃথক মানে কপি উঠে আপোনাৰ বিশেষকৈ আগিয়া অঞ্চলত বৰষুণ এই যি ফ'ৰ লেন হৈ আছে ফ'ৰ লেন হৈ থকা কাৰণে আপোনাৰ ছাইডত তেওঁলোকে ড্ৰেইন ছিষ্টেম কৰিব লাগিছিলে সেইবিলাক নকৰিলে যাৰ ফলত বৰষুণ আহাৰ লগে লগে গোটেই বানপানীৰ পৰিৱেশৰ সৃষ্টি হয় সৃষ্টি হৈ পেলাই আমাৰ গোটেই অঞ্চলটো বহুত ক্ষতি কৰিছে কোনো হিচাপ নাইকিয়া আৰু আপোনাৰ তাৰ উপৰিও আমাৰ ইয়াতে হৈ যোৱা এটা প্ৰাকৃতিক দুৰ্যোগ হ'ল মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা মানে হেৰি কি ক'ম ডাৱৰ মানে বিস্ফোৰণৰ ফলত আমাৰ ইয়াতে এটা সময়ত মানে ইমানেই ক্ষতি হৈছিল ৰাইজৰ কোৱা নাযায় আৰু মানে কল্পনাৰ অতীত আমাৰ মানে বুকু কঁপি উঠিছিল সেইখিনি সময়ত আমি যেনে তেনেহে মানে প্ৰাণ লৈ পেলাই আমি ৰাস্তালৈ আহিছিলোঁ গোটেই অঞ্চলত মানে পানীয়ে পানী মানুহ বহুত ক্ষতি হৈছে বহুতজন বহুতজনৰ জীৱন শেষ হৈছে তাৰপিছতে আপোনাৰ সেই ক্ষতিৰ কথা মনত পৰিলে এতিয়াও বহুত মানে ক্ষতি হয় কিন্তু কি হ'ব সেইখিনি হৈ যোৱাৰ পিছত চৰকাৰে বহুত উদ্ধাৰ কাৰ্য চলাইছিলে চৰকাৰে উদ্ধাৰ কাৰ্য চলোৱাৰ পিছত আপোনাৰ আমাৰ অঞ্চলত এটা ডাঙৰ এটা ঘটনা ঘটিল কি ক'ৰ পৰা যে কেনেকৈ বাহিৰৰ মানুহ আহি পেলাই আমাৰ অঞ্চলত মানে থিতাপি ল'লেহি এতিয়া সেই মানুহখিনিৰ কাৰণে আমাৰ এতিয়া ইয়াত ঠাই নোহোৱাৰ নিচিনা হৈছে ইমান ক্ষতি হৈছে মানে অঞ্চলত আপোনাৰ আগতে সেইখন য'ত যি ঠাইত বানপানী আছিল গোটেই পথাৰ আছিলে মানুহ বেছি নাছিলে কিন্তু এতিয়া মানে তাত আপুনি বাহিৰগত ক'ৰ মানুহ কেনেকৈ আহিছে আমি গম নাপাওঁ আৰু আহি পেলাই যে ইয়াত থিতাপি লৈছে সেই মানুহখিনিয়ে আমাক এতিয়া মানে আমাৰ জনবিস্ফুৰণ ঘটাই আমাৰ অঞ্চলটো গোটেই পৰিৱেশখিনিয়ে নষ্ট কৰি পেলাইছে এইখিনি হৈছে আমাৰ কথা এতিয়া আৰু বানপানীৰ ক্ষতিৰ কথা আৰু কি কম কোৱা নাযায় সময়ততো আমি একো মানে চৰকাৰৰ পৰা একো নাপাওঁ যেতিয়া হৈ যায় তাৰপিছতহে চৰকাৰৰ মানুহ আহে কিন্তু আজিকালি হৈছে কি আমাৰ হিমন্ত চৰকাৰ অহাৰ পিছত আমি এতিয়া মানে আগৰৰ নিচিনা নহয় সেই সময়তটো চৰকাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে আপোনাৰ এতিয়া তেওঁৰ দিনত আহে মানুহ আহে আহি পেলাই চাই চিতি যায় চাই চিতি যায় আৰু তেনেকেই আছোঁ চলি আছোঁ মানে কথা হৈছে কি চৰকাৰক কাতৰভাৱে অনুৰোধ জনাওঁ এইটো এই আপোনাৰ ফ'ৰ লেনটো হৈ আছে ফ'ৰ লেনটো হৈ থকা বিষয়লৈ আপোনাৰ যদি ছাইডত আপোনাৰ ড্ৰেইন ছিষ্টেম কৰি দিয়ে তেতিয়াহ'লে সুবিধা হয় সেইখিনি নহ'লে পিছত বছৰি বানপানী আহিব মানে প বৰষুণৰ পানী জমা হয় পানী সৃষ্টি হয় পানীটো ওলাই যোৱা ৰাস্তাটো নাই পানীটো মানে প্ৰতি ঘৰৰ মানুহৰ পিছফালে আপোনাৰ ৰাস্তাটোৰ পানী পিছফালেও পানী আঠ মানে আঁঠু আঁঠু পানী পানী ওলাই যাবলৈ আগতে এইবিলাক চব খেতি পথাৰ আছিলে আজিকালি গোটেই ব ঘৰৰ মানে মানুহবিলাকে কৰিছে কি মাটিবিলাক চব বাৰী মাটি বনাইছে বাৰী মাটি বন বনোৱাৰ ফলত এতিয়া মানে কি পানীবিলাক ওলাই যোৱা ৰাস্তা নাই চবেই ওখ ওখ ভেটি বনাইছে পানী ক'ত যাব গতিকে তেনেকেই চলি আছে এইখিনি এতিয়া আমাৰ বহুত ক্ষতিকৰ হৈছে আৰু মানে এইখিনিয়ে আমাক দুৰ্যোগখিনিয়ে বহুত ক্ষতি কৰিছে আমাক গতিকে অলপ ভাবি চিন্তি চালে সুবিধা হয় সেইখিনিয়ে আৰু মোৰ ক'ব লগা আৰু কিনো ক'ম গতিকে ভাবি চিন্তি চাব চাই পেলাই আৰু ক তাৰপিছত আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ কথাটো আৰু কোনেও নাজানে চৰকাৰেও নাজানে আমিও নাজানো আহি যায় সেইটো হৈ যায় হৈ যোৱাৰ ফলত আৰু ৰাইজে যিমানখিনি পালে চৰকাৰেও কৰিছে ৰাইজেও সহযোগ কৰি আমি নিজে সেইখিনি সময়ত কৰি এই যোৱা মাহত আপোনাৰ এই জানুৱাৰী মে' মাহত গোটেই পানী হৈ ভৰ্তি হৈ গোটেই শেষ হৈ গ'ল আমি জিলা উপায়ুক্তক লগ ধৰিলোঁ লগ ধৰি পেলাই তেখেতে আহি পেলাই ড্রে'ন বনোৱা কথা কৈছিলে কিন্তু এতিয়ালৈকে বনোৱা নাই তেওঁলোকে কিবা কৰে এনেওটো প্ৰাকৃতিক দুৰ্যোগ এইখিনিয়ে আৰু আমাৰ সেইখিনি মানে বুকুত অলপ সাজ বহুৱায় সেইখিনি আৰু মানে কি ক'ম আৰু হৈছে আৰু ন